কোনে কৈছে হয় হয় কওকচোন অঁ হয় হয় কওকচোন

অঁ বুজিছোঁ

অঁ

বুজিছোঁ বুজিছোঁ হয় হয়

অঁ এক্সোৱেলি গম পাইছোঁ বাৰু অঁ আপোনাৰ আগতেও মোক আৰু এজন ভিলেজাৰ্ছে ফোন কৰিছিলে মানে মই মই যিটো ইলেক্ট্ৰিচিটিটো কাটি দিয়াৰ কাৰণে মই হেৰি লগত কথা পাতিছোঁ বাৰু এ পি দি চি এল ডিপাৰ্টমেণ্টৰ লগত কাৰণ পানীটো প্ৰব্লেম হ'বতো ত সেইটো কাৰণে প্ৰথম ইলেক্ট্ৰিচিটিটো কাটি দিছেই ছাগে এতিয়া আপোনালোকৰ ফালে কানেকশ্যন নাই চাগে এতিয়া নিশ্চয় আপোনালোকৰ অঁ অঁ অঁ অঁ বুজিছোঁ আপোনাৰ সমস্যাখিনি নিশ্চয় নিশ্চয় আমাৰ ফালৰপৰা নিশ্চয় সহায় কৰা হ'ব আৰু এতিয়া আমি ইতিমধ্যে আমাৰ টিমে এইবিলাক বিভিন্ন ইনফৰ্মেচন আনিছে লগতে খাদ্যবস্তু আমি গভৰ্মেণ্টৰ লগত আমি কথা পাতিছোঁ তেওঁলোকে যিখিনি প্ৰয়োজনীয় দাই দাইল চাউল সেইখিনি যোগান ধৰিব আৰু আপোনালোকে অকণমান ধৰ্য্য ধৰক আমাৰ টিম নিশ্চয় আপোনালোকৰ ওচৰললৈ যাব গৈ আছে মানে তেওঁলোকে তেওঁলোকে গৈ আছেতো অঁ অঁ অঁ অঁ অঁ অঁ অঁঁ অঁ ঠিক আছে দিয়ক আমি গৈ আমি গৈ আছোঁ নিশ্চয় ঠেংক ইউ